এই জীৱিকাটোৰ এই জীৱিকাটো কৰি মই ভাল পাওঁ মানে ইটো কাম মই খুবেই ভল পাওঁ

এই আৰু এই পৰৱৰ্তী জন্ম প্ৰজন্ম এই জীৱিকাটো এই জীৱিকাটো থকাটো মই ভাবোঁ পিছত আগ পিছলৈ যাতে এই জীৱিকাটো থাকে তাৰে পিছলৈ যাতে থাকে তাৰে তাৰে কাৰণে মই হেৰি কৰিছোঁ কামনা কৰিছোঁ এইটো কাম চবৰে ভাল